এই পঞ্চায়তলৈ যাবা নেকি অ মোৰ মানে কাম এটা আছিলে এই সভাপতিক লগ কৰিব লাগিছিলে নহয় কিবাকিবি আৰু নতুনকৈ ফৰ্ম আহিছে নেকি বোলো ঘৰৰ অ এই যাম এঘাৰটামান বজাত যাম আৰু হেৰি কি বোলে এই অৰুণোদয়ৰ পইচাটো সোমোৱা নাই নহয় সিহঁতে কিবা নামবোৰ খেলিমেলিকৈ দিছে নেকি মোৰ মতে

অ হ'বও পাৰে তাকে বোলো মই সভাপতিক লগ কৰি পেলাই অ পঞ্চায়তত পাম চাগে ন' অ এঘাৰটামান বজাত যাম বুলি ভাবিছোঁ তাত সোনকালে গ'লেও হ'ব বাৰু

তোমাৰ গাড়ীখনকে ল'বা অ তাতে ইলেকশ্যনো পাইছেহিতো

অ অনুদানৰ কিবা ঘৰ চৰ কথা শুনিছা নেকি ঐ আহিছে নেকি বাৰু নহয় নতুনকৈ এপ্লাই কিবা আহিছে নেকি বোলো ঘৰৰ অ হ'ব বাৰু দিয়া যাম দিয়া কাইলৈ ওলাবা হ'ব দিয়া ফোন কৰিবা